মাছৰ কথানো কি ক'ম সৰুৰপৰা তাৰমানে আমাৰ মানে পথাৰৰ মানে মাজত ঘৰ বুলি ক'ব পাৰি কেইজন কেইঘৰমান মানুহে আহি নতুনকৈ লৈছোঁ চাৰিওফালে পথাৰ তাত মানে মাছ বুলি ক'লে কেনেকুৱা মাছ মানে ভাবিব নোৱাৰি মাছৰ সৰু ডাঙৰ সব আগতে মানে সেই চৰহা বুলি কয় গাৱঁত এতিয়া বা কি বুলি কয় সেইবিলাক পাতিছিল চেপা পাতিছিল সেইবিলাক আমি সৰু থাকোঁতে দেউতাহঁতৰ লগত যাই থোপ থোপকৈ মানে বুটলি আনিছিলোঁ সেই মাছবিলাক আনি খোৱাতকৈ মানে মাছবিলাক বুটলি অনা বা মৰাটোহে বেছি মানে ভাল লাগিছিল লাহে লাহে মাছৰ টেষ্টটো গম পোৱা হ'লোঁ যে এইটো মাছ ভাল লাগে সেইটো মাছ কিন্তু মই বেছি সৰু মাছ খাই ভাল নাপাওঁ মই ডাঙৰ মাছটোৱে ৰৌটোৱে বেছি ভাল পাওঁ আৰু আমাৰ মাহঁতৰ ঘৰত তাৰমানে বহুত ফিচাৰীও আছে তাত মানে সময়ৰ লগে লগে মানে মাছবিলাক জীয়াই দিয়ে ফিচাৰীটোৰ মাজত বাহিৰেও মানে পথাৰত পথাৰখন বাহিৰত পথাৰৰ মাজত ফিচাৰীটো মানে বাৰিষাকালত যেতিয়া মানে পানী হয় তেতিয়া মাছবিলাক ওপৰলৈকে আহে তেতিয়া চাই পেলাই ইমান ভাল লাগে মাছ বিলাক আৰু তাতে কলৰ মানে গছবিলাক কাটি কাটি দিয়ে আৰু সময়ত মাছবিলাক জীয়ায় আৰু সময়ত ডাঙৰ হ'লে বেচিও দিয়ে উৰুকাৰ দিনা বেছিকৈ মৰা যায় মাছবিলাক আৰু সেই মাছৰ লগতে থকা যেনে মাছৰ কথা কৈ মানে শেষ কৰিব নোৱাৰি